হেল্লো অঁ অ'লা ড্ৰাইভাৰ হয়নে অঁঁ মই কিমান আগতে আপোনাক বাৰু ফোন কৰিছিলোঁ মই কিমান আগতে অৰ্ডাৰ কৰিলোঁ আপুনি নিজে ভাবক মই এতিয়া আপোনাৰ কাৰণে ৰখি থকা প্ৰায় এতিয়া দুঘণ্টামানে হ'ব মানে মোৰ যাব লগা আছে ন এঠাইলে নহয় নহয় আপুনি আপোনাৰ সমস্যাটোৰ কথা ক'লে নহ'ব ন মই মোৰ সমস্যা চাই কেনে আপোনালোক আপোনালোকে ছাৰ্ভিছ কেলৈ কি কাৰণে দিয়ে মানে আপোনালোকৰ ছাৰ্ভিচ ভাল কিয় নহয় মানে ন পইচা দিছোঁ ন আপোনালোকক তাৰ বিনিময়ততো পইচা দিছোঁ ন অঁ সময়মতে আহি পাব লাগে মোৰ ইমাৰ ইমাৰ্জেঞ্চী যাব লগা আছে নহয় মোৰ ইমাৰ্জেঞ্চী যিহতে থাকক বা নেথাকক ন আপোনালোকক ছাৰ্ভিছ আপোনালোকে ছাৰ্ভিছ দিয়ে কাৰনে আপোনালোকক আমি ফোন ফোনত যোগাযোগ কৰিছোঁ নাই মানে কি মানে আপোনালোকে ইমান টাইম লাগে নাই আহক দেই নাই জলদি আহক নাই মই আপোনাৰ কাৰণে এতিয়া দুঘণ্টা ৱেইট কৰিলোঁ ধেমালি নহয় নহয় নহ'লে আপোনাক এজেঞ্চিলৈ ফোন কৰিম আৰু